মোৰ জীৱনত বিপদ আহিলে যেতিয়া হতাশ হওঁ যেতিয়া ফাৰ্ষ্টেশ্যন আহে ডিপ্ৰেশ্যন আহে তেতিয়া মই ঈশ্বৰক ঈশ্বৰক মই প্ৰতিটো ক্ষেত্ৰতে মই ঈশ্বৰক মই সম্পৰ্ক ৰাখিব ৰাখিব বিচাৰোঁ বা ৰাখোঁ আৰু এইখিনিয়ে মোক শক্তি দিয়ে জীয়াই থাকিবৰ কাৰণে আৰু মই ইয়াৰ কাৰণে কোনো ধৰ্মীয় অনুষ্ঠান পতা নাই বাৰু মই কিবা পাব লাগে বা মই ঈশ্বৰ ওচৰত বিচাৰি পিনিও মই কোনো অনুষ্ঠান নাপাতো বা কাৰোবাক মই দেখাই দেখাবলৈও নাযাওঁ গতিকে ই মোক শক্তি দিয়ে সাহস দিয়ে প্ৰাৰ্থনা যেনেকৈ মন প্ৰাৰ্থনাই যেনেকৈ মনত সাহস যোগায় মানুহক মানুহক যেনেকৈ জীয়াই থাকিবলৈকে ইনস্পিয়াৰড দিয়ে আৰু এইখিনিয়ে ঈশ্বৰক মই প্ৰাৰ্থনা কৰোঁ ভাল লাগে ঈশ্বৰ আছে পৃথিৱীত